আমি ব্যৱহাৰ কৰা এপবোৰৰ ভিতৰত মোবাইলত বহুতে ভাল ভাল এপ আছে বিশেষকৈ ক'বলৈ গ'লে ইউটিউবটো বহুতেই ফেমাছ সেই এপটোৰ পৰা বহুত কথা শিকিব পাৰি নজনা কিবা এটা জানিব পাৰি তাৰ ভিডিঅ'ৰ সহায়েৰে বহুতো ৰন্ধন বাঢ়ন পঢ়া সকলো কামতেই ইউটিউবৰ পৰা বহুতখিনি জানিব পাৰি শিক্ষা সকলো কামতে জানিব পাৰি তাৰপিছত ক'বলৈ গ'লে গুগল গুগল মানেই গোটেই পৃথিৱীৰ কথা যিমান আছে গোটেই গুগলৰ ভিতৰত আছে আৰু সেউ গুগলৰ পৰাই লাভ কৰিব পাৰি গোটেই পৃথিৱীৰ কথাখিনি নেদেখা বস্তু চাব পাৰি যি বিচাৰোঁ গুগলে তাকেই দিব পাৰে আৰু ইনষ্টাগ্ৰাম আজিকালি ইনষ্টাগ্ৰাম তাত ৰীল বনাই উপভোগ কৰিব পাৰি বা ৰীল ব হুত ভাল হোৱাৰ পাছত তাত বহুতো ফলোৱাৰছ্ হোৱাৰ পাছত কিবা এটা ইনকামো হয় তাৰ পৰা তাৰপিছত ইউটিউব চেনেল এটা খুলি সেই ইউটিউব এপছৰ প এটা ইউটিউব চেনেল খুলি তাৰ পৰাও বহুত ইনকাম কৰিব পাৰি তাৰপিছত বহুতো গেম আছে সেই গেমবোৰৰ পৰা ইনকাম কৰিব পাৰি বা কিবা কিবি শিক্ষাৰ এপ আছে তাত সেই টিউশ্যন কিবা কিবি নোলোৱাকৈ তাৰ পৰা অলপ তথ্য লাভ কৰিব পাৰি আৰু ফেচবুক ফেচবুকৰ দুনিয়াখনতো বহুতো নজনা কথা জানিব পাৰি ফেচবুকটোতো বহুতো মানুহৰ লগত চিনাকি হ'ব পাৰি বহুতো বন্ধুবৰ্গ লাভ কৰিব পাৰি তাৰপাছত ইনষ্টাগ্ৰামৰ পৰাও বহুত বন্ধুবৰ্গ বি লাভ কৰিব পাৰি বহুতৰে লাইফষ্টাইল চাব পাৰি বা বহুতৰে তাত বহুতে নিজৰ লাইফৰ টাইম তাত দিয়ে দি উপভোগ কৰে ফেচবুকত ইনষ্টাগ্ৰামত দি ইউটিউব চেনেলত দি নিজৰ ট্ৰেভেলিং বা কিবাকিবি আৰু লাইফষ্টাইলটোৰ বিষয়ে দিয়ে আৰু আৰু সেইবিলাক উপভোগ কৰিব পাৰি তাৰোপৰি হোৱাটছএপ হোৱাটছএপত আমি বহুতো তথ্য লাভ কৰিব পাৰি তাত ফোনত ক'ব নোৱাৰা কথা এটা প্ৰাইভেচি কৰি হোৱাটছএপত ক'ব পাৰি আৰু বহুতো বস্তু পঠাব পাৰি বা যিটো বস্তু আমি আচলত দিব নোৱাৰোঁ সেইটো হোৱাটছএপতো দিব পাৰি দিয়াৰ বাদে প্ৰব্লেম হ'লে তাৰপিছত বেংকৰ বেংকৰ লগত লিংক থকা এপ যেনে গুগলপে' ফোনপে' পে'টিএম এইবিলাকত আমি যিটো নোযোৱাকৈয়ে সেই এপছটোৰ দ্বাৰা দিব পাৰি পইচাটো বা আজিকালি বেংকত নিজৰ টাইম ৱেষ্ট কৰি যোৱাতকৈ মোবাইলতে সেইখিনি বস্তু আৰু বেংকৰ কামখিনি অলপ চলপ খবৰ কৰিব পাৰি যেনেকৈ বেলেঞ্চ চেক কৰিব পাৰি বা পইচাটো দিব পাৰি ল'ব পাৰি আদান প্ৰদান কৰিব পাৰি তাৰোপৰি ফটো ফটো এপছ কিবাকিবি এইবিলাকৰ পৰাও বহুতো নিজৰ লাইফষ্টাইল উপভোগ কৰিব পাৰি